হয় যেতিয়া মই হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিলো তেতিয়া ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাৰ বাবে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত মই ভালদৰে পঢ়া নাছিলোঁ আৰু সেই ভালদৰে পঢ়া নোহোৱাৰ কাৰণে মোৰ পৰীক্ষা ইমান ভাল হোৱা নাছিলে মই ভাবিছিলো পৰীক্ষা হয়টো মোৰ বহুত বেছি বেয়া হ'ব সেইকাৰণে ৰিজাল্ট ওলোৱা লৈকে মই নিজকে বহুত চম্ভালি ল'ব লগা হৈছিল পুনৰ প্ৰশ্ন কাকতখন চাই চাই মই উত্তৰবোৰ নিৰীক্ষণ কৰিছিলো যে মই কিমান নম্বৰ তাত পাবলৈ সক্ষম হ'ম কিন্তু ৰিজাল্টলৈকে বাট চোৱাৰ বাহিৰে মোৰ ওচৰত তেতিয়া অন্য উপায় নাছিল গতিকে মই অন্য আত্ম আত্মকক্ষমূলক কিতাপ পত্ৰ পঢ়ি নিজৰ মনটো নিয়ন্ত্ৰণ কৰা ধৰণৰ কিতাপ পত্ৰ পঢ়ি সেইবিলাকত নিজকে মনোনিৱেশ কৰি ৰিজাল্ট দিয়ালৈ আগ্ৰহেৰে বাট চাই আছিলোঁ